হয় চৌকাত ৰান্ধি পাইছোঁ গেছতো বনাইছোঁ বা ইণ্ডাকচনতো বনাইছোঁ গেছ বা ইণ্ডাকচনত যিবোৰ খাদ্য আমি সাধাৰণতে সদায় খায়ে থাকোঁ সদায় বনাই বনাই কিন্তু চৌকাত খুব কম মানে কেতিয়াবা বনোৱা হয় খুব কম কমকৈ বনোৱা হয় যেতিয়া মাঘৰ বিহুৰ সময়ত আমি তেতিয়া মানে গেছ এইবোৰ ইউজ নহয় ইমান ব্যৱহাৰ কৰা নহয় মাঘৰ বিহুৰ সময়ত যিকোনো বস্তুৱে আৰু চৌকাত বনোৱা হয় মাংস ভাত চব আৰু ঠিক তেনেকৈ মও মইয়ো বনাই পাইছোঁ চৌকাত বনাই পোৱা মানে বনোৱা খানা অকণমান মাংস অকণমান মানে ইণ্ডাকচন বা গেছতকৈ বেলেগ হয় বা টেষ্টি হয় যিটো সেই যিটো মানে সাধাৰণতে খাই চালেহে গম পোৱা যায় আমি ডেইলি লাইফত গেছ ইউজ কৰোঁ সেইকাৰণে আমাৰ ইয়াৰ খাদ্যৰ জুতিটো চৌকাতহে বেছি পোৱা যায় আৰু চৌকাত বনাবলৈ সুবিধাও হয়